অঁ মাজতে মোৰ চুলিবোৰ ইমানকৈ সৰিছিল এই এতিয়া মামা আৰ্থৰ অনিয়ন শ্বেম্পুটো ইউ ব্যৱহাৰ কৰিহে অলপমান ঠিক হৈছে নহ'লে একেবাৰে চুলিবোৰ চুবই নোৱাৰি যি সৰে ধু ধুল ধোৱা ধোৱাৰ পিছত আঁচুৰিবই নোৱাৰি আঁচোৰা পিছতে যি চুলি সৰিব ধৰে এতিয়া লাহে লাহে মোৰ চুলিবোৰ সৰাটো কমিছে মোক মোক লগৰ এজনীয়ে কৈছিলে এই শ্বেম্পুটো ইউজ কৰা পিছত চুলিবোৰ ভাল হয় আৰু সৰাটো কমে এতিয়া মোৰ লাহে লাহে নতুন সৰু সৰু চুলিবোৰো বাৰু গজিব লৈছে নতুনকৈ আৰু অলপ অলপ উফিবোৰো কমা যেন লাগিছে মোক যদি কোনোবাই সোধে মই এইটো শ্বেম্পুৰ কথাই ক'ম যে লগাব লাগে বুলি আৰু নতুন চুলিবোৰ যিহেতু গজিছে চুলিখিনি লগতে ঠিক হোৱা যেনো লাগিছে আৰু চুলিখিনি ভালকৈ বাঢ়িব যেনো লাগিছে মোৰ যিহেতু চুলি সৰা কমিছেই গতিকতে এই শ্বেম্পুটো খুব ভাল দেই আৰু ইয়াতে কোনো বেলেগ বিশেষ একো ৰাসায়নিক বস্তু ব্যৱহাৰ কৰাও নাই যিবোৰে আমাৰ চুলিত কিবা ক্ষতি কৰিব পাৰে গতিকে শ্বেম্পুটো খুব ভাল আৰু মোক বেলেগে সুধিলে মই এইটোৱে মোৰ ফালৰ পৰা ক'ম যে লগালে চুলিখিনি সৰাটো কমে আৰু মোৰ চুলি মাজতে যি সৰে এতিয়া সেইখিনি একেবাৰেই নাই দুই এডালটো চুলি সৰিবই বাৰু তথাপিও বহুতখিনি কমিলে আৰু এইটো শ্বেম্পু এনেকুৱা আছে যে য'ত ইয়াতে ইয়াতে পিঁয়াজ আৰু তিল তেনেকুৱা ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰে যিবোৰ আমাৰ চুলিৰ কাৰণে খুব বেছি ভাল আৰু সেইটো শ্বেম্পু যি যেনেকুৱা ধৰণৰ চুলিতো আমি ইউজ কৰিব পাৰোঁ আৰু